আজিকালি প্ৰায়ভাগ মানুহে ঘৰত বনোৱা বা হাতেৰে নিৰ্মাণ কৰা বস্তুবোৰ ইউজ কৰিব বেছি বিচাৰে কিন্তু সেই বস্তুবোৰত দাম বহুত কৰে কাৰণে মাৰ্কেটৰ পৰা কিনিব লগা হয় আৰু ৰেডিমেণ্ট কাপোৰবোৰ কিনিব লগা হয় আৰু যিহেতু ঘৰত ৱনোৱা বস্তুবোৰৰ কোৱালিটিটো বেছি ভাল আৰু দেখাতো ভাল সেইকাৰণে প্ৰায়ভাগ মানুহে সেইবোৰ বস্তু প্ৰয়োজনটো বেছিকৈ কৰিব খোজে আৰু যেনে আৰু প্ৰায়ভাগ ঘৰতে আজিকালি হাতেৰে বনোৱা বস্তুবোৰ ব বস্তুবোৰ আমি দেখিবলৈ পাওঁ যেনেকৈ মোৰ মায়েও বনায় উলেৰে চোৱেটাৰ গুঠে তাৰপিছত কিছুমান আৰু বস্তুবোৰ বনায় নতুন নতুন সজা সজোৱা বস্তুবোৰো বনায় ছ' সেইবোৰ বস্তু আমি সেই ভাল বস্তুবোৰ আমি ঘৰৰ ঘৰতহে দেখিব পাওঁ কিন্তু যোনবোৰ দোকানৰ বস্তু হয় সেইবোৰ বস্তুৰ দাম কম আৰু সিহঁত সেইবোৰ বস্তু বেছি লংগ লাষ্টিংও নহয়